আপোনাৰ কৰ্ম জীৱনী ক'ত কেনেকৈ আৰম্ভ কৰিছিল আৰু অভিজ্ঞতাসমূহ জনাওক মোৰ চাকৰি জীৱনৰ আৰম্ভণি টো খুব আনন্দদায়ক আচ্ছা যিয়েই নহওক চাকৰি ইণ্টাৰভিউ দিয়েই চাকৰিত যোগদান কৰিছিলো ঊনৈছ শ তিৰান্নবৈ চনৰ মে' মাহৰ ঊনত্ৰিছ তাৰিখে মোৰ ডিপাৰ্টমেণ্টটো হ'ল কি অসামৰিক প্ৰতিৰক্ষা বিভাগ কিন্তু চাকৰিৰ আৰম্ভণিটোৱে আছিল আমাৰ ট্ৰেইনিঙৰ প্ৰশিক্ষণ কাল প্ৰশিক্ষণকালত যোগদান কৰিছিলো অসম ৰেডিঅ' অৰ্গেনাইজেশ্যন যাক এ পি আৰ অ' বুলি কোৱা হয় জালুকবাৰীত তাত এঘাৰমাহ আমি প্ৰশিক্ষণ সুকলমে কৰি তাৰ পৰা প্ৰশিক্ষণত সুখ্যাতিৰে থাৰ্ড পজিশ্যন লৈ মই নিজৰ অসামৰিক প্ৰতিৰক্ষা তিনিচুকীয়া কৰ্মক্ষেত্ৰলৈ মই মাৰ্চৰ মাহত মই যোগদান কৰোঁ তাত ঊনৈছশ চৌৰান্নবৈ চনৰ মাৰ্চ মাহত তেতিয়াৰ পৰাই মই চাকৰি কৰি চাকৰি সূত্ৰে বিভিন্ন প্ৰশিক্ষণ ভাৰতৰ মহাৰাষ্ট্ৰত থকা নাগপুৰ এন ডি আৰ এফ এন চি ডি চি কলেজ এতিয়া বৰ্তমান এন ডি আৰ এফ বাংগালোৰত ৱাটাৰমেনশ্বীপ কৰ্চ নাগপুৰত মই এন চি ডি চি ত নেশ্যনেল চিভিল ডিফেঞ্চ কলেজত প্ৰায় মই সাতাইছটা মান মই প্ৰশিক্ষণ ইতিমধ্যে সমাপ্ত কৰিছোঁ এই কাৰণেই ভাল লাগে যে এইটো সৰ্ববৃহৎ এটা অনুষ্ঠান গোটেই পৃথিৱীতেই এই অনুষ্ঠানটো জড়িত হৈ আছে চিভিল ডিফেঞ্চ বুলি ক'লে এখন দেশৰ নাগৰিকে প্ৰত্যেকেই চিভিল ডিফেঞ্চৰ অংশগ্ৰহণ কৰাটো দৰকাৰ এইকাৰণেই দৰকাৰ যে আমি কিতাপ কাগজত বা পঢ়ি থকা সময়ত আপুনি কিছুমান বস্তু নাপাওঁ কিন্তু এই প্ৰশিক্ষণৰ জৰিয়তে এজন মানুহক মানৱ জীৱনত লগা সম্পূৰ্ণ ব্যক্তিগত কৌশল দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা এজন ব্যক্তি জন্মৰ পৰা মৃত্যুৰ মুহূৰ্তলৈকে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাট হয় যাৰ কৌশলবিলাক আমি শিকিলেই বিভিন্ন সময়ত দুৰ্যোগৰ সময়ত আঘাতৰ পৰিমাণটো আমি মিনিমাইজ কৰিব পাৰোঁ সেয়েহে আজি ত্ৰিছ বছৰ মোৰ চাকৰিৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এটা কথাই মই বুজি পাইছোঁ পৃথিৱীত যিমানেই ডিপাৰ্টমেণ্ট নাথাকক কিয় চিভিল ডিফেঞ্চৰ যিখিনি প্ৰশিক্ষণ কলা বা কৌশল এজন ব্যক্তিয়ে বাস্তৱ জীৱনত দুৰ্ঘটনা হ'লে কেনেকৈ বিনা দ্বিধাই মানসিকভাৱে তেওঁৰ মন সবল কৰিব লাগে কেনেকৈ আঘাতপ্ৰাপ্ত ব্যক্তিক পৰিচালনা কৰিব লাগে মানুহৰ সাধাৰণতে যিকোনো দুৰ্ঘটনাত পতিত হ'লেই মানুহৰ মানসিক নষ্ট হৈ যায় ভাগি যায় কৰিব পৰা কামটোও কৰিব নোৱাৰা হয় সেয়েহে এই বিভাগটোত যোগদান কৰি মানসিকভাৱে এজন সফল সবল ব্যক্তি বুলি মই নিজকে ভাবোঁ বিভিন্ন সময়ত বিভিন্ন দুৰ্যোগৰ সময়ত মানুহৰ হকে বিভিন্ন কৰিবলগীয়া কাম বানপানীয়েই হওক আৰ্থকোৱেক হওক এনি নেচাৰেল কাইণ্ড অফ ডিজাষ্টাৰ মেন মেড ডিজাষ্টাৰ ব'ম ব্লাষ্ট হ'লে কি কৰিব লাগে কি কৰিব নালাগে এইবিলাকৰ প্ৰশিক্ষণ ফাৰ্ষ্ট এইডৰ ওপৰত ফায়াৰ ফাইটিঙৰ ওপৰত বিভিন্ন ন'লেজ প্ৰশিক্ষণ প্ৰাপ্ত হৈছোঁ সেয়েহে সমূহ জনসাধাৰক প্ৰত্যেকেই যাতে অসামৰিক প্ৰতিৰক্ষা যোগদান কৰে জইন চিভিল ডিফেঞ্চ ছাৰ্ভ দা নেশ্যন আমি যাতে সংগঠিত হৈ প্ৰত্যেকেই প্ৰত্যেকৰ হাত মিলাই আমাৰ সমাজখনত আমি সুন্দৰভাৱে বৰ্তি থাকিব পাৰোঁ ধন্যবাদ